আমাৰ অঞ্চলত পুঠি গৰৈ মাছবোৰেই অধিক ধৰা হয় ইয়াক লাঙি পাতি বা শেৱালি মাৰিও ধৰা হয় আৰু ভাদ মাহত গাঁৱৰ সমূহ ৰাইজে মিলি কিনে নদীত পল' মাৰিও কিছুমান ডাঙৰ ডাঙৰ মাছ ধৰা পৰে বৰালি ৰৌ এনেকৈ বহুত ধৰণৰ সুবিধা আছে ট টঙি বাই পেনিও ধৰা হয় আৰু কিছুমান খাল বিল সিঁচি পেনিও বহুত ধৰণৰ মাছ ধৰা হয় ইয়াৰ ভিতৰত মাছৰ চাহিদা হিচাপে বিশেষকৈ শিঙি আৰু মাগুৰ মাছটো ইয়াৰ চাহিদাটো বেছি হয় ইয়াত ধৰক চেপাও পতা হয় জুলুকি মাৰিও ধৰা হয় ৰাতি জুৰ ফালেও ধৰক বৰ্তমান সময়ত পোৱা যায় ইয়াৰ ভিতৰত বিশেষকৈ শিঙি মাগুৰ মাছৰ দামটোৱেই অধিক হয় ইয়াত প্ৰতি কেজিত সাতশ টকা পৰ্যন্ত হৈ যায় বাকী পুঠি গৰৈ মাছবোৰৰ ইমান দাম চাহিদা দামটো কম ইয়াত ইয়াত ধৰক বৰ্তমান সময়ত ধৰক এতিয়া তিনিশ টকা কেজি চলি আছে ভাদ মাহত ইয়াৰ দামটো অলপ কমি পেনি দুশ টকা পৰ্যন্তও হৈ যায় ইয়াত শিঙি মাগুৰ মাছৰ দামটোৱেই অধিকাংশই বজাৰত সাতশ টকা পৰ্যন্ত মাছৰ দামটো হয় এইটো ইয়াত বৰশী পাতিও মাছ কিছুমান ধৰা হয় এনেকৈ লাঙি শেৱালি পৰ্যন্তও মাছ ধৰা হয় এনেকুৱা কৈ নানা সঁজুলিৰ দ্বাৰাই মাছটো ধৰা হয় বৰ্তমান আমাৰ অঞ্চলত